অ আইজনী অ মোৰ মানে এই ভাগৱত আহি আছে বজাৰ অকণমান কৰি আনিব লাগে অ এই মোৰ মানে গাড়ী যোৱা সুবিধা নাই এই ল'ৰাটোৱে গাড়ী এখন লৈ গৈছে এতিয়া মানে সেইটো কাৰণে তোমাকে ক'লোঁ আৰু তোমাক ভাল পাওঁ যে সেইকাৰণে তোমাকে লগ ধৰোঁ বুলি পেলাই ক'লোঁ আৰু যাবা নেকি হ'ব দিয়া মই তুমি চিন্তা নকৰিবা মই তেল ভৰাই দিম নহয় অ তোমাক মই ভাল পাওঁ কাৰণেহে তোমাক মই বেলেগক যে নকওঁ তোমাক কিয় কওঁ তুমি ভাবি চোৱা এবাৰ অ এই ল'ৰাটোক থৈ আহি পেলাই মোক অ নিবলৈ আহিবা তাৰমানে মই বজাৰ অলপ কৰিম আৰু মানে মোৰ মানুহজনে একে শুকুতি খাই বৰ ভাল পায় অ এই তাকে ভাবিছোঁ মই শুকুতি অলপো আনিম অ অ অ এই শাক চবজি অলপ আনিম বোলো তাৰপিছত আৰু এই শুকান মাছ কেইটামান আনিম বুলি ভাবিছোঁ তাৰমানে আৰু আৰু নতুন এই যে পাহাৰৰ পুৰণি জলকীয়া ওলায় যে অ ওম ওম ওম ওম এই অ অ এই জলকীয়া ওলায় যে পাহাৰৰ পৰা যে আনে একে কেঁচা কেঁচা ধুনীয়া সেয়াও কেইটামান আনিম বুলি ভাবি আছোঁ মানে জলকীয়া তেনেকুৱা জলকীয়া খাবই পোৱা নাই এনে বালি জুই জলকীয়াহে খাই আছোঁ ভাল লগা নাই অ খাওঁ খাওঁ আইজনী অ অ অ অ আমাৰ মানুহজনৰ মানে হাৰ্টৰ দুখ আছে অ আইজনী ক'লৰ ডিল পালে মই লৈ আহিম দিয়া অ অ অ কচু খায় কচু খালে মানে চুগাৰ আছে যে কচুটো খালে মানে অসুবিধা হয় বাৰু আমি বাকীবিলাকে ভাল পাওঁ নহয় আমি ধৰি ল' দেউতাকৰ চুগাৰ আছে কাৰণে খাব নোৱাৰে কিন্তু আমি বৰ ভাল পাওঁ কচুৱে বিলাহীয়ে বনালে ধুনীয়া লাগে খাই অ অ এ তাকে ভাবিছোঁ মানে বজাৰ অলপ কৰি আনো ল'ৰা ছোৱালীকেইটাক বজাৰ কৰিব দিলে মানে একো বজাৰে কৰিব নাজানে এই ল'ৰাকেইটাই একো বস্তুৱে চিনি নাপায় অ ওম কিয়নো হেৰি কৰিলে ইটোৱে নানিলেও সিটো নানিলেও কিমান মানে হিচাপ দিবি নিজে বজাৰ কৰিলে আমি একে পৰিপাটিকৈ গোটেই বজাৰখিনি মানে কৰি লৈ আহোঁ একাদিক্ৰমে ওম ওম

অ এই মইও খাই উঠিছোঁ আৰু এতিয়া কিহেৰে খালা ভাত অ অ অ অ নাই অ অ অ নহয় ইনে আজি হেৰি শংকৰ জন্ম উৎসৱ যে আজি মাছ চাছ খাবও নেপায় বুইছে অ অ অ অ অ

ওম ওম ওম হ'ব দিয়া বাৰু দেই ঠিক আছে বাৰু